এইটো অসমত লাগিছে নাই বাৰু মই দিল্লীৰ পৰা কৈছিলোঁ মই অসমৰে হয় বাৰু মই এতিয়া ইয়াতে দিল্লীত মানে পূৰা হেৰি হৈ গ'লোঁ আৰু চেটেল হৈ গ'লোঁ মই মানে বিজনেছ কৰোঁ হেৰি এই মই আপুনি মানে এনে অসমৰ মানে খেতি বাতিৰ কথা জানে নহয় চাগে ন' অ মানে কি আপোনালোকৰ এতিয়া ইনে অসমত মানে বিশেষকৈ মই একদম সৰুতেই আহি যোৱা যে মই ইমান কথা নাজানো অসমৰ কথা এতিয়া এনে অসমত এতিয়া বিশেষকৈ মানে কি মানে খেতিটোৰ ওপৰত মানে বেছি মানে ব্যৱসায়ৰ হেৰি আছে সুযোগ আছে মানে অ অ অ ঠিক চাহপাতটোতো বাহিৰলৈ আমাৰ ৰপ্তানিও হয়

অ অ ভাল কথা এইটো মানে এইটো চাহপাতটো আপোনালোকৰ মানে ধৰক কেতিয়া পুলিটো লগায় কিমান কেনেকুৱা সময়ত পুলিটো লগায় বা কাটিং কৰেনে মানে গুটিৰ পৰা হয় এইটো বস্তু কাটিং কৰে ন' অ তাৰপিছতে আপোনালোকে মানে নাৰ্ছাৰী বনায় তাৰপিছত গৈ পেলাই বাগান কৰেগৈ ন' অ অ এনেই কি কি এনেই মানে ধৰক জৈৱিক সাৰ মানে ধৰক আপোনাৰ ঘৰত উৎপাদিত মানে ধৰক এনেই কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰে অ গৰু গোবৰ অ এইটোতো মানে ধৰক হেৰি হৈ গ'ল আৰু ৰাসায়নিক সাৰ এনেই মানে আমাৰ আগতে ধৰক আমাৰ সৰুতে আমাৰো আছিলে বাগান অলপ দেউতাহঁতৰ দিনত তেতিয়া তাৰমানে মেটেকাটো ব্যৱহাৰ কৰিছিলে মেটেকাটো অ অ আৰু তাৰপিছত সেইটো যেতিয়া এটা মানে হেৰি আহি যায় যেতিয়া মানে ধৰক তাৰপৰা উৎপাদন কৰিব পৰা হয় মানে পাতটো বাঢ়ে তেতিয়া আপোনালোকে তাৰপিছত কলম দি দিয়ে নে কি অ অ এতিয়া চাহপাতৰ ৰেটটো কেনেকৈ আছে অসমত অ আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি চাহপাত মানে ধৰক ভাল কুৱালিটিৰ ভাল ব্ৰেণ্ডৰ চাহপাত আপুনি মোৰ লগত আপুনি লেনদেনটো কৰিব পাৰে এ চাহপাতৰ ইয়াত কাৰণ চাহপাতটো অসমৰ চাহ বুলি ক'লে বিখ্যাত অসমৰ অসমৰে নহয় বাহিৰৰ ভা ভাৰতৰ বাহিৰত বা ইণ্টাৰনেশ্যনেল লেভেলতো মানে চাহপাতটো বহুত ভাল বজাৰ হৈছে এতিয়া আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি মোৰ লগত মানে আপুনি কথা পাতিব পাৰে বা মোৰ এই ফোন নাম্বাৰটোত আপুনি যোগাযোগ কৰিব পাৰে আৰু যদি আপুনি বিচাৰে চাহপাতৰ তেনেকুৱা মানে চাহপাতৰ উপৰিও আৰু বেলেগ কিবা তামোল ধৰক বা ধানখেতিৰ ওপৰতো আপুনি যদি বিচাৰে আমাক ক'ব পাৰে বা আপুনি আমাৰ লগত ব্যৱসায়টো বঢ়াব পাৰে অ ঠিক আছে আপুনি যোগাযোগ কৰিব আমাৰ লগত অ ঠিক আছে হ'ব